মই হাঁহ কুকুৰা বহু ভালেমানখিনি পুহোঁ তাৰপৰা মোৰ বছৰি ভালেমান উপাৰ্জন হয় কিন্তু আমাৰ নিজৰ জাতি কুকুৰাই মানুহ আমাৰ নিজৰ উৎপাদনটো বেছি হয় কিন্তু ব্ৰইলাৰ চইলাৰ পৰা ইমান এটা আমি উপাৰ্জনটো নেপাওঁ কণী বছৰেকত ভালেমান পাৰে পাৰি কিনে আমি বছৰেকত ভালেমান লাভ কৰিব পাৰোঁ আৰু নিজৰ উৎপাদনটো আমাৰ নিজে উপাৰ্জন হৈ থাকে ভালেমান কণী পাৰিলে মানে আমাৰ নিজে বিক্ৰী কৰি কিনে লাভ লাভৱান হওঁ তাৰপৰা আমি উপাৰ্জন কৰি কিনে এতিয়া নিজৰ ঘৰৰ পোহ পোহপালন দি কিনে ল'ৰা ছোৱালীকো কিবা এটা দিব পাৰোঁ বহুত আমাৰ হেৰি আহে ব্ৰইলাৰ কিন্তু নহয় ব্ৰইলাৰবিলাক মানুহৰ মৰি যায় বছৰেকত কোনো হেৰি নিদিয়ে সেইকাৰণে আমাৰ নিজৰ জাতি কুকুৰাবিলাক আমাৰ ভাল হাঁহ আমাৰ এতিয়া মোৰ ভালেমান হাঁহ আছে হাঁহখিনিয়ে দিনে বহুত কণী পাৰে কণী পাৰি মই সেইবিলাক বিক্ৰী কৰোঁ বিক্ৰী কৰি মেলি আকৌ পোৱালি উৎপাদন তাৰপা কণী দি দি কিনে উৎপাদন কৰোঁ উৎপাদন কৰি কিনে আকৌ বছৰেকত আমাৰ বেচিলে আমাৰ ভালেমান লাভ হ'লেও লাভ হয় ভালেমান বছৰেকত মানে ভালেমান পইচাৰ মানে ইনকম হয় যাতে মোৰ ঘৰখনো ইনকমৰ পথত মানুহ হেৰি হয় সেইকাৰণে আমি মানে হাঁহ কুকুৰাবোৰ নিজৰ জাতৰ হাঁহ কুকুৰা হ'লে আমাৰ ভাল মানে কিন্তু ব্ৰইলাৰবিলাক মানুহবিলাক ভাল নহয় ব্ৰইলাৰবিলাক মানুহে পোহে কিন্তু মানুহে এইবিলাক আমাৰ কোনো হেৰি নহয় ব্ৰইলাৰ ব্ৰইলাৰ কোনো হেৰি নিদিয়ে সেইকাৰণে আমাৰ নিজৰ জাতৰ মানৰ জাতি কুকুৰা হাঁহবিলাক আমাৰ কাৰণে নিজৰ ভাল কিন্তু অইনৰবিলাক হেৰি নহয় আমি সেইকাৰণে নিজৰ সেইবিলাকে পুহি উপাৰ্জনটো ভালেমান মোৰ ইনকম হয় বছৰেকত এতিয়া চল্লিছ হোজাৰমান টকা ইনকম কৰোঁ মোৰ এতিয়াও হাঁহ ভালেমানখিনি আছে কুকুৰাও আছে ভালেমান পঞ্চাছ ষাঠিজনীমান কুকুৰাই আছে চল্লিছটামান হাঁহ আছে তাৰপৰা মোৰ এতিয়া বছৰেকত ভালেমান ইনকম হয়